হেল্ল' হেল্ল' শুনিছে আমাৰ এই কমাৰ গাঁও বিদ্যুৎ বিভাগ হয়নে বাৰু অঁ সেই মই তাৰমানে এই আমাৰ এক নং বতলি পোৱা গাঁৱৰ আচ্ছা আপুনি এই শইকীয়া দা হয় নাই বাৰু অঁ এই তাকে বোলো মই এই তাৰমানে এই এটা নতুন ঘৰলৈ তাৰমানে গৈছোঁ তাত এই মোৰ আকৌ এই এই মাহৰ বিলটো মানে হেৰি পঠিয়াই দিব লাগে বুলি মই মানে ক'ব বিচাৰিছিলোঁ আৰু কথা হ'ল কি তাৰমানে মই অন্য এটা মালিকৰ লগত মানে হেৰি কণ্টেক্ট কৰি আছো এই তাতে থাকি ল'বলৈ বিচাৰিছোঁ সেয়ে মানে যদি পাৰে অতি সোনকালে মানে হেৰি পঠিয়াই দিলে ভাল হ'ব নেকি আৰু এটা কথা কি হয় এই মানে এইটো কি হেৰি হ'ল এইটো এই বিলটো তাৰমানে হেৰি হ'ল এই মালিকেও কৈ আছে আৰু ময়ো মানে হেৰি ভাবিছোঁ যে মোৰ হাতত দিলেও হ'ব বা মালিকৰ হাতত পঠিয়াই দিলেও হ'ব তেনেকৈয়ে মই হেৰি কৰি ক'বলৈ বিচাৰিছিলোঁ বাৰু শইকীয়া দা আপুনি হেৰি কৰিব সোনকালে যদি পাৰে পঠিয়াব দেই মই সেইকাৰণে আপোনাক কৰিছিলোঁ ফোনটো আৰু এই যদি আৰু বিলবিলাক আগতে বহুত বহুত আহিছিল দেখোন এইবোৰ কি বৰ বুজি নাপালোঁ কথাবিলাক অকণমান চাবচোন আপোনালোকে কেলৈ বিলবিলাক বেছিকৈ আহিছে যদি পাৰে কমাবলৈ চাব আৰু কেনেকৈ কি হয় দেই অঁ অঁ ঠিক আছে ঠিক আছে হ'ব বাৰু